হেল্ল' হয় ডক্টৰ লিজা ডেকা বাইদেউ হয়নে হয় মোৰ মানে এসপ্তাহ ধৰি পেটৰ বিষ হৈ আছে

হয় মানে বাহিৰৰ বস্তু অলপ বেছিকৈ খাইছিলোঁ কিবা চিকেন নুডলছ তাৰপিছত এই বিৰিয়ানি তাৰপিছত এসপ্তাহ ধৰি অ' মচলা বেছিকৈ খাই আছিলোঁ পিজ্জা তাৰপিছত বিৰিয়ানি এইবিলাক খাই আছিলোঁ মানে বাহিৰত কেতিয়াবা কেতিয়াবা স্কুলত যাওঁতো ৰাতিপুৱাৰ আহাৰটো মানে কেতিয়াবা কেতিয়াবা নহয় পানীটো মানে কম খোৱা হয়

দিনত চাগে এক লিটাৰ নহয়গৈ আধা লিটাৰমান হয় চাগে মোৰ সোঁফালে বিষ হৈ আছে

নাই নাই মই একো মেডিচিন খোৱা নাই

হয় আপোনাৰ হেৰি চেম্বাৰটো কেতিয়া কেতিয়া খোলা থাকে

হয় এই সময়টো

হয় ঠিক আছে মই কালি আহিম দিয়ক দেই